গুৱাহাটীৰ বতৰটো কেনেকুৱা এতিয়া অ' ফুৰিব পাৰিম নে তাতে ভাল ফুৰিব লগা জেগা কি কি আছে অঁ ওচৰে পাজৰে জেগা কি কি আছে মানে ওচৰত ওচৰত অঁ ভাড়াবিলাক কিমান কিমানকৈ অঁ টিকেটছবোৰ এফ'ৰ্ডেব'ল হয়নে টিকেটচবোৰ এফ'ৰ্ডব'ল হয়নে অঁ অঁ কি কয় থিক মই আপোনাৰ আপোনাৰ কি এতিয়া আপুনি ফ্ৰি আছে আচ্ছা কিমান টাইমৰ পৰা কিমান টাইমলৈকে চাৰ্ভিজ দিয়ে আপোনালোকে অঁ ঠিক আছে নহ'লে মই কালি কালি যাম টাইমটো আপুনি কওক এতিয়া মইটো গুৱাহাটী আহিয়ে পাম আৰু অঁ অঁ অঁ মই আৰু পাঁচজনীমান ছোৱালী আছে

অঁ অঁ গাড়ীতে আহিম আপোনালোকে ফাৰ্ষ্টত ক'ত লৈ যাব কামাখ্যা মন্দিৰ ঠিক আছে দিয়ক সেইটো ফাৰ্ষ্টত কামাখ্যা মন্দিৰ যাই লওঁ তাৰ পিছত ঠিক আছে মই গৈ আছোঁ ৰ'ব আপোনাৰ তাত